খোৱাৰ কথা যদি ক'ব যাওঁ মোৰ ঘৰত যেতিয়া আলহী আহে তো মই চাহ হওক কিবা হওক যোনবোৰ স্নেকছ সেইবোৰ মই বনোৱাত বেয়া নহয় কিন্তু মই সেইবোৰ নবনাওঁ সেইবোৰ মায়ে বেছি বনায় কাৰণ যোনবোৰ বস্তু বনা বনাওঁতে বেছি সময় লাগে আৰু বেছি খাবলৈ সোৱাদ হয় সেইবোৰ বস্তু বনাই মোৰ বেছি ভাল লাগে বেছি যোনবোৰ বস্তু দৰকাৰ হয় এতিয়া যদি মই ক'ব যাওঁ তেনেহ'লে মই বনাব জনা ভাল সবতচে বস্তুকেইটা হৈছে ক্ৰীম চিকেন হওঁক বা নহ'লেবা পোলাও মই আলহী আহিলে সেইকেইটা বস্তুৱেই খুৱাওঁ বেছিকৈ আৰু যদি মোৰ লগৰো যদি কোনোবা হয় মই এটাই কওঁ আজি মোৰ ৰুমত আহিবি মই তোক পোলাও আৰু ক্ৰীম চিকেন খুৱাম এনেকুৱা বাটাৰ মাছালা খুৱাম তেনেকৈ চিকেন বাটাৰ মাছালা তেনেকৈ খুৱাম বুলি কওঁ মই বেছিকৈ কাৰণ সেইকেইটা বনাওঁতে সময়ো লাগে যোনবোৰ সময় লাগে বস্তুখিনি ভালো লাগে আৰু সোৱাদো ভাল হয় পেটটোও ভৰে বুলি ক'ব পাৰি তো মই আলহী আহিলে বেছিকৈ এইকেইটা বস্তুৱেই বনাওঁ আৰু মই মানুহক খুৱাবলৈতো ক'ব গ'লে যি মই বনাই ভাল পাওঁ তাকেই মই বেছিকৈ বনাওঁ বুলি ক'ব পাৰোঁ আৰু মইতো কাৰণ যিমানখিনি পাৰোঁ মই মোক ঘৰত একো শিকাই পঠোৱা নাছিল যে এইটো বনোৱা কেনেকৈ কি বনায় মই দেখি দেখি বস্তুবোৰ শিকা মই ইউটিউবৰ যোগেৰে বস্তুবোৰ শিকা তেনেকৈ মই যিমানখিনি পাৰোঁ আৰু নিজৰ অলপ এক্সপিৰিয়েঞ্চ অলপ নিজৰ কিবা কিবি আইডিয়া এনেকৈ ভাবি এইটো দিলে এইটো এনেকুৱা টেষ্টটো হ'ব তো এনেকৈ ভাবি বস্তুখিনি বনাওঁ তেনেকৈয়ে মই বনাই ভাল পাওঁ আৰু আলহী আহিলেও তেনেকৈ খুৱাই মই বেছি ভাল পাওঁ